হেল্ল' নমস্কাৰ নমস্কাৰ

অঁ মোৰ গাড়ীবোৰ কামে কামে পঠিয়ালোঁ আপুনি কোনদিনা চলাই দিব লাগে বাৰু

অঁ সোমবাৰে কেইবাটাও ভাড়া আছে মই এই বহীত চাব লাগিব ফ্ৰী আছেনে নাই তেতিয়াহে ক'ব পাৰিম সঠিককৈ মানে হয় হয় মিলাব পাৰিম মানে মই ইতিমধ্যে আপোনাতকৈ আগত কাষ্টমাৰে যিখিনিয়ে কৈছিলে ইতিমধ্যে মই ক'লোঁৱেই যে দিব পাৰিম কিন্তু মই বহীখনত চাব লাগিব খাতাখনত যদি ফ্ৰী আছে তেতিয়াহে পঠিয়াব পাৰিম মই চাই মেলিহে ক'ব পাৰিম আপোনাক অঁ তেনেকৈ পাৰিব বাৰু মই কথা চথা পাতি চাওঁ আপোনাক এ এইটো নাম্বাৰতে জনাই দিম তেতিয়া ইয়াত মই ৰাতিপুৱা আপোনাৰ দহটা বজাত দোকান খুলোঁ তেতিয়া মই দহমানত দোকান খুলি আপোনালৈ ফোন এটা কৰিম আপুনি ফোনটো ৰিচিভ কৰিব খালি অঁ হয় হয় পৰহিলৈ পাব পাব অঁ ঠিক আছে আপুনি ফোন কৰিব দহটা পিছত দহটা বজাৰ পিছত কৰিব কিন্তু অঁ তেতিয়াহে পাব ঠিক আছে হ'ব দিয়ক অঁ